হেল্ল' অঁ এই মই কৈছোঁ অঁ মই কম্প্লেইণ এটা দিবলগীয়া আছিলে মোৰ মানে মোক এজন মানুহে দম দিছে পইছা ডিমাণ্ড কৰিছে তাৰপৰা ছোৱালী ল'ৰা ছোৱালী কিডনেপ কৰি লৈ যাম বুলি কৈছে এতিয়া কি কৰিম বাৰু কোন ঠাইৰ নাই কোৱা মানুহজনক নাজানো কোৱা নাই অঁ নাই অঁ তেনেকৈ দিব লাগিবনি

অঁ অঁ অঁ আকৌ আকৌ এবাৰ দিলে মানে ক'ম নহ'লে আকৌ আকৌ যদি ফোন কৰে

কোন জেগাৰ মোবাইলত হেৰি কৰিলে আপোনালোকে ইনভেষ্টিগেশ্যন কৰিব মোবাইল নাম্বাৰটো দি দিম মই অঁ মোবাইলত কোন জেগা গম পাব নহয় আছে আছে অঁ অঁ দি দিম অঁ সেইটো হয় নাম্বাৰ এতিয়া একেটাই বাৰু আকৌ এবাৰহে দিছে আকৌ যদি দিয়ে আৰু আকৌ তেনেকৈ যদি দম দিয়ে তেনেকৈ আকৌ মই তেতিয়া বেলেগ নাম্বাৰৰ পৰাও দিব পাৰে তেতিয়া নাম্বাৰকেইটা দি দিম কোন জেগা কি কথাটোতো আপোনালোকে চাব পাৰিব আজি দুপৰীয়া এটামান বজাত অঁ অঁ